মোক ইয়াত কোৱা হৈছে যে আপুনি অধিক লিখিব বিচৰা বস্তুবোৰ কি মই লিখিব বিচৰা অধিক বস্তুবিলাক হৈছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক কেনেকৈ আগুৱাই নিব পাৰি তেনেকুৱা ধৰণৰ সৰু কাহিনীবিলাক ভ্ৰমণ কাহিনী এইবিলাকেই মই বিচাৰোঁ লিখিব দ্বিতীয় প্ৰশ্ন কৰিছে যে আপুনি সমাজক কি কি কথা ক'ব বিচাৰে সমাজখন হৈছে আমাৰ সমাজ য'ত মানুহৰ সৃষ্টিৰে কৰিছে এখন সমাজ সৃষ্টি কৰিছে সুস্থ সমাজ এখন সদায় বিচাৰোঁ আমি আজি যিখন সমাজত আমি আছোঁ আজিৰ পৰা ষাঠি বছৰ আগলৈ যেতিয়া আগবাঢ়ি যাওঁ

বিদ্যালয়ৰ শিক্ষাই হওক বা সমাজৰ মানুহখিনিৰ লগত যিটো আমি ব্যৱহাৰ পাইছিলোঁ ককাদেউতা বুঢ়ী আইতাৰ লগত সাধুকথা কোৱাৰ সাধু শুনাৰ যি পাইছিলোঁ পৰিৱেশ আজি এইখন সমাজত সেইখিনি আমি

আজি আমি ছোৱালীজনীক অকলে পঠিয়াব ভয় কৰিছোঁ সমাজ আজি কোন দিশে গতি কৰিছে আমি নিজেও বুজি পোৱা নাই কিন্তু মানুহ প্ৰত্যেক বছৰে শিক্ষিত হৈ গৈ আছে প্ৰত্যেক দিনাই মানুহৰ শিক্ষিত হৈছে সমাজ শিক্ষিত হৈছে কিন্তু কি শিক্ষিত হৈছে শিক্ষা দিশটো কেনেকৈ আগুৱাই গৈছে প্ৰকৃত শিক্ষা সমাজখনে

যিসকলে সমাজত কেনেকুৱা ধৰণৰ কাম কৰি আগুৱাই গৈছে চকুৰ আগতেই বিভিন্ন ধৰণৰ কামবিলাক আমি দেখিবলৈ পাইছোঁ আজি ষাঠি বছৰ বয়স হৈ গৈছে মোৰ যিবিলাক হ'ব নেলাগে সেইবিলাক চকুৰ আগত আজি চকু মুদা কুলিৰ দৰে আমি চাই থাকিবলগীয়া হৈছে সেইকাৰণে মই ভাবোঁ সমাজখন যদি আমি সুস্থ সবল কৰিব বিচাৰোঁ